অঁ অঁ ভাইমানুহ তই ক'ত আছ লখিমপুৰত আছ নে ধেমাজিত আছ অঁ এই বহাগৰ চাৰি পাঁচ ছয় আমাৰ এ টি এম ফিল্ড কি ৰঙালী বিহু পাতিছোঁ চাব আহিবি নি অঁ নহ'লে অঁ নহ'লে পাঁচ তাৰিখৰ দিনাখন আহিবি তাত ৰঙালী মেলাও আছে মোৰ কি কয় ল'ৰাটোলে ঢোল এটা ল'ব আছে তাত বোলে ঢোল কম দামতে দিব অঁ তাতে আৰু তোৰ কিবা বজাৰ আছে যদি তাতে কৰিম নহ'লে মই ৰিহা এখনো ল'ম অঁ তাত ৰঙালী মেলাত বোলে দামটো বোলে অলপ কমত দিয়ে তাতে কি কয় ভাল কি বজাৰ চজাৰ কৰি তাৰ পাছত এই ওচৰৰে এই কি কয় বাইদেউ ঘৰ যে আছে তাত তাতেই বজাৰখিনি থৈ তাত ভাতটো খাই ৰাতি ফাংশ্যন চাবলে আহিম জুবিন গাৰ্গ আহিব আহিবি অঁ তাতে কে কেন্দ্ৰীয় ৰঙালী বিহুতে তাতে চাইদতে ৰঙালী মেলা হয় এই হেৰি পাঁচ তাৰিখৰ দিনা জুবিন গাৰ্গ আহিব অঁ আহিবি এই বাইদেউৰ ঘৰতে বেগ তাতে থৈ পেনি সেই ৰাতি তাতে ভাতটো খাই আমি ফাংশ্যন চাবলৈ আহিম সোনকালে আহিবি অলপ নহ'লে চিট নাপাবি বহিবলৈ অঁ ঢোল এটা ল'ম আৰু মই ৰিহা এখন ল'ম দামটো অকণমান কম কমত দিয়ে বুলি কৈছে অঁ অঁ হ'ব নহ'লে আহিবি তাতে চাই মেলি ল'ম কি কি তাত মানে গোটেই মানে অসমীয়া আমাৰ যিখিনি মানে বিহুৰ যিখিনি আমাৰ বাদ্যযন্ত্ৰ তাত গোটেই বাদ্যযন্ত্ৰখিনি পায় পায় পায় পিঠা তোৰ তই যেনেকুৱা পিঠা বিচাৰ তিল পিঠা ঘিলা পিঠা নাৰিকলৰ লাড়ু চিৰা দৈ তই চব পাবি টঙালিও পাবি অঁ পাবি পাবি এ এশৰ পৰা ডেৰশ টকাৰ ভিতৰত তই ভাল টঙালি পাই যাবি তই কিনিবি নে কি এখন পাবি পাবি আ আহে আহে আহে অঁ আহে ৰিবি গাছেঙো আছে মোক লগৰ এজনীয়ে কৈছিলে তাতে বিক্ৰী কৰে বুলি তাত মানে অসমীয়া আমাৰ জনগোষ্ঠীৰ যিমান মানে আছে সাজ পাৰ তাত মানে চব পোৱা যায় বুলি কৈছে অঁ তই পাঁচ তাৰিখে আহিবি চাৰি তাৰিখৰ দিনা মানুহ অলপ হয় যদিও ইমান নহয় পাঁচ তাৰিখৰ দিনা আহিবি শোভা যাত্ৰাও আছে শোভা যাত্ৰাও আমি চাব পাৰিম অঁ হ'ব অঁ